কামৰূপ মহানগৰৰ স্থানীয় সাধু বা আখ্যান বহুতো চলি আহিছে আৰু এই সাধু আৰু আখ্যান মই জনাত কথিতভাৱেও আছে লিখিতভাৱেও আছে তাৰে এটা হ'ল নীলাচল পাহাৰত অৱস্থিত আমাৰ মা কামাখ্যাদেৱী মন্দিৰ আছে আমি এইটো সকলোৱে জানোঁ আৰু এই মা কামাখ্যাদেৱীৰ মন্দিৰলৈ যোৱা ৰাস্তাটো নিৰ্মাণৰ কথাকে আমি ক'ব পাৰোঁ তাতে এই ৰাস্তাটো নিৰ্মাণ কৰিছিল নৰকাসুৰে আৰু এই নিৰ্মাণত এটা কাহিনী আছে যিটো মা কামাখ্যাদেৱীয়ে নৰকাসুৰ লগত বিয়া হোৱাৰ প্ৰতিশ্ৰুতি দিছিল যে তেওঁৰ ৰাতিটোৰ ভিতৰতে সেই ৰাস্তাটো বনাব লাগিব আৰু সেই বিয়াৰ আশাতে নৰকাসুৰেও ৰাতিৰ ভিতৰত ৰাস্তাটো বনালে আৰু কামাখ্যাদেৱীয়ে ভাবিলে যে তেওঁ সেই কামটো সম্পূৰ্ণ কৰিলে যে ৰাতিটোৰ ভিতৰতে ৰাস্তাটো নিৰ্মাণ কৰিলে আৰু নৰকাসুৰ আছিল এজন অসুৰ আৰু সেই ভাবি মা কামাখ্যা দেৱীয়ে এটা বুদ্ধি খটালে আৰু তেওঁ কি কৰিলে ৰাতিপুৱা ন পুৱাওতেই কুকুৰা হৈ ৰাতিয়ে ডাক দি দিলে আৰু নৰকাসুৰৰ লগত বিয়া নহ'ল